হয় মোৰ মই বহুত ফুল ভাল পাওঁ মোৰ আইতায়ো ভাল পায় আইতাই গাঁৱৰ ঘৰখন গোটেই ফুলনিৰ বাগিচাৰে গোটেই গাঁৱৰ ঘৰখন ভৰাই দিছে আৰু আমাৰ মায়েও ফুল ভাল পায় বহুত ফুল ৰোৱে আমাৰ ঘৰত ফুলে ফুল ভেৰাইটিচ ফুল আইতাই ক'ৰবালৈ গ'লেও আইতাই যায় ক'ৰবালৈ ফুল দেখিলে ফুল লৈ আহে আমাৰ মাহঁতে মাইকী মানুহজাক গোট খালে খালি ফুলৰ কথাই পাতে আৰু মই জন্মৰপৰাই ফুলৰ মাজতে মানে এনেকৈ মানে তুলি তালি দীঘল কৰিছে মোক আৰু ফুল মই বহুতে ভাল পাওঁ যেতিয়াই ফুল দেখোঁ মই বহুত সুখী হৈ যাওঁ আৰু ফুলে আমাক এটা ষ্ট্ৰেংথ দিয়ে সেইটো বহুত ভাল লাগে মানে ফুল দেখিলেই আমাৰ আনন্দ আহি যায় মানে দুখবোৰ গুচি যায়গৈ আৰু আমাৰ যিটো ঘৰ বনাই আছে তাত আমাৰ বহুত বহুত ধৰণৰ ফুল ৰাখিবলৈ খোজোঁ যেনেকৈ ৰৌচ লিলি লটাচ সেইবিলাক ধেৰ আৰু ধেৰ ধৰণৰ ফুল ৰাখিবলৈ খোজোঁ আৰু মই ফুল বহুতে ভাল পাওঁ মানে মই সৰুৰেপৰা যিহেতু মই ফুলৰ মাজতে জন্ম তুলি তালি দীঘল কৰিছে মাহঁতে মই ফুল বহুতে ভাল পাওঁ আৰু মায়েও ফুল বহুত ভাল পায় মাই যলৈকে ফুৰিবলৈ হ'লেও যাৱক মাই ফুল দেখিলে ফুল আনিবই আইতায়ো ফুল আনিব আইতাৰ মানে গাঁৱত মানে ফুলেৰে ভৰি গৈছে ইফালে চালে ফুল পাব আৰু ইফালে চালেও ফুল পাব আমাৰ ঘৰতো তেনেকৈ আমাৰ ঘৰখনো ফুলেৰে ভৰ্তি হৈ গৈছে আৰু ময়ো ফুল বহুত ভাল পাওঁ ক'ৰবালৈ গ'লে মই ফুল দেখিলে মই মানুহক সুধি হ'লেও আনোৱে মানে মই ফুল মানুহে নিদিও বুলি ক'লেও মানে মোৰ ভাল লাগিবই মানে মই আনোৱে ফুল মানে মোৰ ফেভৰেট আৰু ফুল ফুল নহ'লে মই জীয়াই থাকিবই নোৱাৰোঁ মই মৰিলেও ফুলৰ মাজতে মৰিবলৈ বিচাৰোঁ মানে ফুল মই বহুত ভাল পাওঁ